অসমীয়া ভাষীসকল ভাষা সংস্কৃতিৰ ভাষা সংস্কৃতিৰ ওপৰত বহুত চেণ্টিমেণ্ট অসমীয়া ভাষা অসমীয়া ভাষীসকলে অসমীয়া ভাষীসকলে ভাষা সংস্কৃতিৰ ওপৰত নিজৰ ভাষা সংস্কৃতি অতিকৈ গুৰুত্ব দিয়ে কিয়নো এই আমি অসমীয়া অসমীয়াসকলে ভাষা সংস্কৃতিক বহুত বহুত ভাল পায় আৰু বহুত দেশপ্ৰেমী তেওঁলোক আমি অসমীয়া হিচাপে ভাষা সংস্কৃতিৰ সংস্কৃতিক ব বহুত ওপৰত ৰাখোঁ ভাষা সংস্কৃতিয়ে মানুহ এটা জাতিৰ এটা জাতিৰ সৰুৰপৰা ডাঙৰলৈ এটা দিশ দেখুৱাই থৈ যায় সেইবাবে ভাষা সংস্কৃতিৰ ওপৰত আমি বেছিকৈ প্ৰভাৱ দেখুৱাব লাগে বা থাকিব লাগে কিয়নো আৰু নাই অসমীয়া ভাষীসকলে বেছিকৈ ভাষা সংস্কৃতিৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে চেণ্টিমেণ্ট থাকে আৰু তেওঁলোকক একো